অ কওকচোন এই আছোঁ হে আপুনি অঁ ভাল নহয় ঘৰত অঁ কি কথা

অঁ এইটো বহুত ভাল কথা দেই ময়ো তাকে ভাবিহে আছিলোঁ কোনো ওলাই অহা নাই কাৰণে মই কোৱাও নাই কাকো অঁ ইমান দিগদাৰ হৈছে ল'ৰা ছোৱালীবোৰ যাওঁতে দিলেই ভাল হ'ব এপ্লিকেশ্যন এখন অঁ কাক লম বুলি ভাবিছে অঁ অঁ অঁ অঁ ভাল হ'ব সিহঁতে কথা বতৰা ক'ব পাৰে দিব পাৰিব কেতিয়াকৈ যোৱাটো ভাবিছে অঁ অঁ হ'ব বাৰু আৰু কাৰোবাক ক'ব লাগিব নি মই অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়ক অঁ অঁ